ৰানিং আৰু ৰানিং মানে দৌৰিলে অকল যে দৌৰিলে চাকৰি পায় সেইটো নহয় দৌৰিলে মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল যেনেকে ফেটচ কমে তাৰপাছত পেট ওলোৱা মানুহৰ পেটটোৰ অলপ ফেটচটো হেৰি হৈ যায় ভাল হয় মানে কমি যায় তাৰপিছত দৌৰি থাকিলে দেহটো ভালে থাকে আৰু ধৰ দৌৰাৰ আগতে গাটো মানে দেহটো নৰ্মেল কৰি ল'ব লাগে তাৰপিছত দৌৰিব লাগে তাৰপাছত মানে অলপমান মানে দৌৰাৰ পাছত আপুনি যিখিনি দৌৰিব পাৰে আৰু সেইখিনি দৌৰাৰ পাছত তাৰ কিছুমানে প্ৰ'টিন খায় কিছুমানে পানী খায় সেইবোৰ খাব লাগে তাৰপাছত আৰু আজিকালি দৌৰিলে ডিফেঞ্চতো মানে ভালকে দৌৰিলে আৰু হাইট থাকিলে ডিফেঞ্চতো মানে চাকৰিৰ ভাল চাকৰিৰ কাৰণে ভাল আৰু ডিফেঞ্চতো ডিফেঞ্চ হওঁক বা পুলিচ হওঁক এইবোৰত ভাল আৰু তাৰপিছত দৌৰিলে আৰু মানে দৌৰিলে বহুত বহুত মানে পষ্টো চাকৰি পায় আৰু যেনেকে ৰেলত চাকৰি পায় আৰু দৌৰিলে অলিম্পিকত যাব পাৰি ভালকৈ দৌৰিলে অলিম্পিকত যাব পাৰি সেনেকুৱা আৰু দৌৰিলে জিম কৰা মানুহো দৌৰে আনকি মানে এনেকুৱা বেলেগ কষ্ট কৰিব নিদিয়ে জিম কৰা মানুহক কিন্তু দৌৰিব দিয়ে দৌৰিলে ভাল আৰু আৰু দৌৰিলে যিটো ঘামটো ওলাই সেইটো আৰু বেছি ভাল ঘামটো ওলালে বেছি ভাল হয় তাৰপিছত হ'ব দে